কৃষি আৰু পশুপালন একেটা মুদ্ৰাৰে ইপিঠি সিপিঠি বুলিয়ে ভাবোঁ কাৰণ কৃষি কৰিলেও উপাৰ্জন হয় পশুপালন কৰিলেও উপাৰ্জন হয় কৃষিৰপৰা আমি যেনিবা খেতি বাতি এইবোৰ যেনেদৰে কোৰ কাটল মাৰোঁ পশুপালনত সেইটো কৰিব নালাগে পশু পালন পোহা মানে পালন পুহিব লাগে পশুপালন সেই সেইকাৰণে পশুপালন আৰু কৃষি একেটা মুদ্ৰাৰ ইপিঠি সিপিঠি কাৰণ পশুপালন কৰিয়ো আমি উপাৰ্জন কৰিব পাৰোঁ কৃষি কৰিও উপাৰ্জন কৰিব পাৰোঁ যেতিয়া সেই সম্পৰ্কে সঠিক বুলি মই ভাবোঁ যে কৃষি কৰি কৃষি কৰিলেও মানুহৰ উপাৰ্জন হয় আৰু পশুপালন কৰিলেও উপাৰ্জন কৰিব পাৰি কৃষি খালি কৰিলে হাল চাল বাব লাগিব মানুহ লাগে এইদৰে কৃষি কৰা হয় পশুপালনত কম মানুহত কৰিব পাৰি পশুপালন মানুহ বিশেষ নালাগে সেইকাৰণে কৃষি কৃষিপালন আৰু আৰু পশুপালন একেটা মুদ্ৰাৰ ইপিঠি সিপিঠি বুলিয়েই মই ভাবোঁ হ'ব ইয়াকে কৈছোঁ